হেল্ল' হয় হয় জনাবচোন

পাব আপুনি কওকচোন আপোনাক কি কি লাগিব হয়

হয় হয় হয় হয় হয় হয় পাব পাব পাব

হয় হয় হয় আপুনি চাৰি হেজাৰমান টকাত পাই যাব লাগে সেইখিনি

কিহৰ কথা ক'লে কি ক'লে হয় আপোনাৰ লেটেষ্ট এডিশ্যনটো নে কি আপোনাৰ এই লেটেষ্ট এডিশ্যনটো ন টু থাউজেণ্ড টুৱেণ্টি ফ'ৰ আহিলেতো আপোনাৰ এইখন টেনথ্ এডিশ্যনৰ হয় আপোনাৰ এইখন আপুনি এতিয়া এনে মই পাঁচশ টকা ফ'ৰ নাইণ্টি নাইনত বেচি আছোঁ আপুনি যদি এতিয়া নিউ ইয়েৰ বুলি আপোনাক মই চাৰিশ দহত দিব পাৰিম আৰু এখন যদি লয় হয় আপুনি বাজেট মানে আপোনাৰ ডিছকাউণ্ট বুলি ক'লে এনেও বহুত বিশেষ এটা নেপায় কিন্তু আপোনাক খুব বেছি টকা পাঁচশমান কমি যাব পাৰে মানে মই কেলকুলেশ্যনটো এতিয়া কৰি চোৱা নাই যদি আপুনি বিচাৰে তেন্তে হয় আপুনি যদি কিতাপ গোটেইকেইখন লয় মই আপোনাক পঞ্চাছ ষাঠিকৈ মাইনাছ কৰি আপোনাক কমাই দিম আপুনি আহিবচোন বাৰু তেতিয়া আপোনাৰ ভাবিম আৰু ধৰি লওক আপুনি এক ৰিম বহী পাতৰ কথাও ক'লে মই বহী পাতটো এনেই ধৰি লওক জেনেৰেলী বিছ টকাকৈ বেচা হয় কিন্তু মই আপোনাক মানকৈ ধৰি দিব পাৰিম আপুনি পাব মোটামুটি টকা এটা ৰেহাই পাব

হয় হয় নিশ্চয় আপুনি আহিব ষ্ট'ৰলৈ আহিব তেতিয়া মই কথা বতৰাখিনি পাতি আপোনাৰ যাৱতীয় যিখিনি নিশ্চয় নিশ্চয় ঠিক আছে দিয়ক